গছ ৰুবলৈ মই সাৰুৱা মাটি ব্যৱহাৰ কৰোঁ আৰু সাৰুৱা মাটি মানে কি কয় যিখিনি মানে যিখিনি মাটিত বালিৰ পৰিমাণ খুবেই কম তেনে মাটিকে নকয় জানো আৰু গছ ৰুবলৈ মই সাৰ ব্যৱহাৰ কৰোঁ সেইখিনি ঘৰত ঘৰত যোনখিনি সাৰ পায় যেনেকে জাবৰ জোথৰপা হওক বা মই কৃত্ৰিম সাৰ বৰ বিশেষ ব্যৱহাৰ নকৰোঁ মই গোবৰ জাবৰ জোথৰ এইখিনিয়ে এইখিনিয়েই ব্যৱহাৰ কৰোঁ আৰু